হেল্ল' অঁ এ বাইদেউ আপোনাৰ দোকানৰ পৰা মই এ এই যোৱা পৰহি অলপ বস্তু আনিছিলোঁ মাইনাহঁতৰ কাৰণে কিবা অলপ অলপ আনিছিলোঁ মই বস্তুখিনিতো মই বহুত বেয়া পালোঁ আৰু মই অলপ চুলিও পাইছিলোঁ এইবিলাকতো মানে সৰু ল'ৰা ছোৱালীয়ে খোৱা কথাতো মানে বৰ বেমাৰ আজাৰো হ'ব পাৰে এইবিলাক চুলি তুলি পালে অঁ কি কাৰণত বা হ'ল এইটোতো ময়ো গম নাপাম সেইকাৰণে মানে আপোনাৰ দোকানৰ পৰা যিহেতু আগতেও বস্তু আনিছোঁ খাইছোঁ খোৱা বস্তু আনিছোঁ বা বেলেগ বস্তু আনিছোঁ আগতে তেনেকুৱা ময়ো পোৱা নাছিলো কিন্তু এইবাৰহে পালোঁ বস্তুবিলাক মোৰো অলপ বেয়া লাগিছে কাৰণ এইবিলাক কিয় বা হ'ল কি কাৰণত হ'ল সেইকাৰণে মানে আপোনাক এবাৰ মানে সোধোঁ বুলি ভাবিলোঁ আৰু

হয় হয় অঁ অঁ পাৰে

অঁ হোৱা নাই কেতিয়াও হোৱা নাই সেইকাৰণে এইবাৰ মোৰ অলপ বেয়াও লাগিছে আৰু যিহেতু সৰু ল'ৰা ল'ৰা ছোৱালীয়ে খোৱা কথাতো এইবিলাক চুলি তুলি থাকিলে ভাল নহয় দিয়কচোন আপোনাক মই কোৱাৰ কাৰণে বেয়া নাপাব

অঁ আপুনি আপোনাৰ অঁ অঁ অঁ অঁ অঁ অঁ বস্তুখিনি ভালদৰে চোৱা চিতাও নকৰিব পাৰে সিহঁতে যিখিনি বনাইছিলে ভালদৰে ধুই ধোৱাও নাছিল চাগৈ তেনেকুৱা হ'ব পাৰে

অঁ আপুনি তেওঁলোকক অলপ মানে ভালকৈ বনাব ক'ব আৰু অলপ সজাগ হ'ব দিব কাৰণ বহুত মানুহে খাইতো তো বেমাৰ আজাৰ হ'ব পাৰে আপুনি সিহঁতক অলপ ক'ব ঠিক আছে হ'ব দিয়ক